ন লাখ ত্ৰিছ হাজাৰ পাঁচশ বাৱন্ন সাত লাখ দুহেজাৰ তিনিশ সত্তৰ দুই লাখ বত্ৰিছ হাজাৰ আঠশ পঁচপন্ন আঠ লাখ ন হেজাৰ তিনিশ একৈছ তিনি লাখ ন হাজাৰ তিনিশ একত্ৰিছ